ভাল ভাল ক'ত অ' খবৰ খাতি ভাল অ' অ' অ' ভালেই আছোঁ দিয়ক তাৰপৰা সেইয়াই মই কামত ব্য়স্ত এতিয়া আৰু কি কৰিব আৰু অ' গুৱাহাটী আহিছে নেকি ও আচ্ছা হেৰি কেতিয়া আহিব কাইলৈ যাম দিয়ক কাইলৈতো দেওবাৰ পাৰিম পাৰিম কাইলৈ পাৰিম আপুনি এটা কাম কৰিব যদি বতৰ ভালে কুশলে থাকে আপুনি ছয়টামান বজাত পোৱাকৈ আহিব কাৰণ হয় কাৰণ আমাৰ এতিয়া হা হা অ' অ' আপুনি ঘৰলৈ আহিব ছয়মাইললৈ কাৰণ ছয়মাইলৰ পৰা দূৰ দূৰ আছেতো গতিকে অলপ সময় লাগিব ধৰক গৈ পাওঁতে সময় লাগিব আকৌ জাম লাগে আৰু সেইটো ঠাইত মানে আপোনাৰ খুব জাম লাগেতো জালুকবাৰী সেইফালে আপোনাৰ জাম লাগে আৰু অ'ভাৰ ব্ৰীজ বনাই আছে যে গতিকে আমি পাওঁতে পাওঁতে গতিকে চাৰে আঠ ছয়টা মানৰ পৰা ধৰক আমাৰ দুঘণ্টা আঢ়ৈ ঘণ্টা লাগি যাব যদি জাম লাগি থাকে গতিকে অ' অ' হয় আপুনি অপোনাৰ য'ত আপোনাৰ পাৰ্কিং হয় আপোনাৰ কামাখ্য়া মন্দিৰ যোৱা আগত য'ত পাৰ্কিং হয় সেই পাৰ্কিঙতে আপোনাৰ ধেৰ ৰেষ্টুৰেণ্ট খোৱা হোটেল আছে এইবিলাক চিন্তা কৰিব নালাগে আপুনি বুইছে

ঠিক আছে হ'ব

ঠিক আছে ঠিক আছে হ'ব